যোৱা তিনিমাহ মানৰ আগতে মোৰ মাহী ছোৱালীজনীয়ে মোক এটা ক্ৰীমৰ বিষয়ে কৈছিলে ক্ৰীমটো ভাল অল স্কিণ টাইপ তেতিয়া মই অনলাইন যোগে সেই ক্ৰীমটো অৰ্ডাৰ কৰি আনিলোঁ ক্ৰীমটো সনাৰ দুদিনমানৰ পাছতেই মোৰ মুখখনত মাজে মাজে বগা বগা ছাল বাকলি এৰাব ধৰিলে তাৰ পাছত গোটেই মুখখনতেই হৈ গ'ল তাৰপিছত মোৰ মুখখনত য'ত বগা বগা হেৰি হৈ গ'ল তাত মোৰ খজুৱতি হ'বলৈ আৰম্ভ কৰিলে তেতিয়া মই ভাবিলোঁ যে মোৰ স্কিণটোৱেই বেয়া তেতিয়া মই মোৰ ভণ্টিক সানিবলৈ ক'লোঁ ভণ্টিয়েও সনাৰ পিছত তাইৰো সেই একেই অৱস্থা হ'ল তেতিয়া আমি ডক্টৰৰ পৰামৰ্শ ল'লোঁ ডক্টৰে আমাক তিনিমহীয়া এটা কৰ্চ দিলে তাৰ পাছত তাৰ এই সনাৰ পাছত আমাৰ লাহে লাহে এতিয়া অলপ ভাল হ'বলৈ ধৰিছে